এনেই আছো তুমি ভালেই তোমাৰ কোৱা অঁ জোনবিৰি পিঠা বনাইছো নাৰিকল আৰু তিল পিঠা নিমকি আৰু সেইবিলাকে আৰু তুমিনো অঁ বনাই দিম তুমি আহিবা আকৌ তুমি আহিবা আকৌ আমাৰ ঘৰলৈ মই তেতিয়া বনাই দিম

অঁ ঠিক আছে থৈ দিম আহিবা তুমি অঁ কেতিয়া আহিবা অঁ তুমি কি কি পিঠা বনাইছা এনেই অঁ কাপোৰ ল'লা নাই পিছে বিহু বুলি

অঁ মই যে এনেকৈ একো লোৱা নাই ল'বলৈ ল'বলৈ অঁ যাম আকৌ তুমি আহিবা তেনে সোনকালে আহিবা পাৰিলে অলপ সোনকালে আহিবা তুমি অঁ হ'ব দিয়া অঁ অঁ ঠিক আছে